মই ফুল ভা মই ফুল বহুত ভাল পাওঁ নাৰ্ছাৰীৰ পৰা নতুন নতুন ফুল সংগ্ৰহ কৰি ঘৰত আহি আনি ৰোপন কৰি ভাল লাগে আৰু টাবতো দিওঁ ফুল মই ফুলত পানী দিয়া তলবোৰ চাফা লেতেৰা হৈছে নেকি চাই চাফা কৰা পোক হৈছে নেকি তাত চাই থকা এইবিলাক কাম কৰি মানে মোৰ বহুত ভাল লাগে আৰু মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যই বাগিছা কামত মোক সহায় কৰে তেওঁলোকে ধৰি লওঁক মোৰ ছোৱালীজনীয়ে ফুলত পানী দিয়ে জাবৰ তলত বন চন হ'লে উঘালি আনে তাৰপিছত দেউতাকে ধৰি লওঁক জেও জেওৰাবোৰ বেয়া হ'লে ভাল কৰি দিয়ে পোক হ'লে দৰৱ আনি দিয়ে আৰু মই যেতিয়া ঘৰত নাথাকোঁ তেতিয়া পানী দিয়ে আৰু নিৰীক্ষণ কৰি থাকে আৰু কেতিয়াবা মানে মোৰ মানুহজনে নাৰ্ছাৰী পৰা ধুনীয়া ধুনীয়া ফুল আনি মোক দিয়েও এনেদৰে প্ৰত্যেকে মানে সহায় কৰে এই বাগিছা কাম কাজত